অঁ দিব্যা নেকি বাৰু অঁ এই তোমাৰ সিদিনা কৈছিলোঁ তাৰমানে দৌল গোবিন্দ মন্দিৰলৈ যোৱা কথা অঁ যাবা নেকি বাৰু অঁ তাকেইতো ময়ো ভাবিছিলোঁ মানে যাম বুলি তাৰ পিছত আমাৰো এইফালৰপৰা মানে খুুৰীহঁত বাহঁত মানে যাব নাৰেঙ্গীৰপৰা একেলগে যাম বুলি ভাবিছোঁ তোমালোকৰ কোনোবা যাব নেকি বাৰু

অঁ অঁ অঁ অঁ আৰু কিবাকিবি লৈয়ো যাম মানে চাকি বন্তি ধৰা অঁ হয় হয় অঁ অঁ অঁ সেইফালৰ অঁ তেনেকৈয়ে যাব লাগিব আমি গাড়ী এখন ঠিক কৰিছোঁ তাৰমানে ইয়াৰে সেইখনতে আমি লগে ভাগে যাম নহ'লে তোমাকো মোক ফোন কৰিম আৰু অঁ অঁ অঁ অঁ অঁ অঁ হ'ব তেন্তে তেনেকৈও গ'লেও ভাল তেনেকৈয়ো যাম নহ'লে অঁ অঁ সোনকালে ৰাতিপুৱাই উঠিম বা সোনকালে সোনকালে ওলাই গ'লে ভাল আৰু অলপমান আমাৰ খুৰী যাব খুৰী যাব আৰু মোৰ ছোৱালীজনীকো লৈ যাম তায়ো যাব সেনেকৈ যাম আৰু তোমালোকৰ কোনোবা যাব নেকি বাৰু অঁ অঁ অঁ অঁ দিয়ক হ'ব দিয়া হ'ব তেন্তে